জন্তুৰ যত্ন লোৱাৰ বাবে প্ৰাকৃতিক আৰু জৈৱিক পদ্ধতি ব্যৱহাৰ কৰাৰ বহু লাভালাভ মানুহে উপলব্ধি কৰিব পাৰে উদাহৰণস্বৰূপে যদি মানুহৰ আমাৰ ঘৰত থকা ছাগলী বা গৰুৰ যেতিয়া চুটখৰৰ নিচিনা মানুহৰ মানে ৰোগা ৰোগ হয় তেতিয়াহ'লে আমি প্ৰাকৃতিকভাৱে বা জৈৱিকভাৱে পোৱা যিখিনি দৰব বা ঔষধ ব্যৱহাৰ কৰোঁ গতিকে আমি আকন গছৰ আঠা ব্যৱহাৰ কৰোঁ আকন গছৰ আঠাৰ ব্যৱহাৰ গৰুৰ চুটত লগোৱাৰ লগে লগে তেতিয়া গৰু চুট ভাল হৈ যায় ঠিক তেনেদৰে গৰুৰ চগাৰ ৰোগত বা গৰুৰ পেট ফুলা পেট ফুলা ধৰণৰ আদি ৰোগত আমি জৈৱিকভাৱে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ ঔষধি গছ ঔষধি গছৰ পাত বা ঔষধি গছৰ শিপা আদি তেওঁলোকক খোৱাই দিয়াৰ ফলত তেওঁলোকৰ সেই গৰু গৰু বা পোহনীয়া পশুবিলাকৰ সেই দুৰাৰোগ্য ৰোগবিলাক ভাল হোৱা দেখা পোৱা যায় ছ' ইয়াৰফলত আমি এই সম্পৰ্কত মানে যত্ন লোৱাৰ সম্পৰ্কত আমি ডাঙৰৰপৰা ঘৰত পাৰম্পৰিকভাৱে আমি বহু ধৰণৰ পৰামৰ্শ যিবোৰ গ্ৰহণ কৰি আহিছোঁ সেই পৰামৰ্শসমূহ আমি মোৰ আমাৰ পৰামৰ্শসমূহ আমাৰ অগ্ৰজকসকলে আমাৰ দেউতা ককা দেউতাসকলে আমাক শিকাই আহিছে আৰু সেই ককা দেউতাসকলৰ পাৰম্পৰিক যি পৰামৰ্শ সেই পৰামৰ্শ অনুযায়ীয়ে আমি বৰ্তমান পালন কৰি অহা সেই পশুবিলাকক আমি তেনেদৰেই পালন কৰি থকা দেখা গৈছে